মই পঢ়া হাইস্কুল যিখন আছিল সেইখনত পুথিভঁৰাল আছিল পুথিভঁৰালৰ কাৰ্ড আছিল আমাৰ কাৰ্ডৰ পৰাই কিতাপ আনি পঢ়িব লাগিছিল পঢ়ি এসপ্তাহৰ পিছত ঘূৰাই দিব লাগে তাৰ বাদেও আমাৰ ওচৰত এটা ডাঙৰ পুথিভঁৰাল স্থাপন হৈছিল সেই পুথিভঁৰালৰ পৰা আমি সদায় গৈ তাতে কিতাপ পঢ়িছিলোঁ আৰু কেতিয়াবা কিতাপ আনিছিলোঁ আনি এসপ্তাহ ৰাখি আমি ঘূৰাই দিছিলোঁ তেতিয়াৰ দিনতে হিতেশ ডেকাৰ কিতাপ মামণি ৰয়ছম গোস্বামীৰ কিতাপ ন হন্যতে ভাৰা ঘৰ আব্দুল মালিকৰ কিতাপ এইবিলাক বহু ধৰণৰ কিতাপ পঢ়িছিলোঁ আজি হয়তো স্মৃতিয়ে কিছু স্মৃতি মচ খাইছে গোটেই ডিটেইলচটো কব নোৱাৰিম কিন্তু তেতিয়াই আমি কিতাপ পঢ়ি ভাল পৰিৱেশ এটা পাইছিলোঁ আৰু বেলেগ ধৰণৰ কিতাপ মানুহৰ ঘৰত আছিল যদিও মানুহে কিতাপ কাকো ক'তো নিদিছিল গতিকে আমাৰ লাইব্ৰেৰীয়েই হেৰি আছিল লাইব্ৰেৰীয়েই এটা কথাত ডাঙৰ সমাজ গঢ়িছিল কোনো কথা বতৰা নোকোৱাকৈ আমি স্কুল বন্ধ থাকিলে আৰু বিশেষকৈ ৰবিবাৰে আমি তাত গৈ কিতাপ পঢ়িছিলোঁ চব কিতাপ আনিব পৰা অৱস্থাত নাছিল যি দুই চাৰিখন আনিব পাৰোঁ আনি এসপ্তাহ পাছত ঘুৰাই দিওঁ আমি লাইব্ৰেৰীৰ নিয়মানুবৰ্তিতা সদায় মানি আছিলোঁ যাৰ কাৰণে পিছতো আমি এই জিলা পুথিভঁৰালত গৈ কেতিয়াবা কিতাপ পঢ়াৰ অভ্যাসটো আছিল